অঁ ৰাস চাব যাব না বাইদেউ আছো আছো ভালে আপোনালোক ভালে আছে কি কয় হেৰি এই ৰাসত যাম বুলি ভাবিছিলোঁ ঈ ভাইটিহঁত আছে না অঁ নাই আমাৰ আমাৰ মাহঁতো যাব তাৰ পিছত যদি যায় সিহঁত কালি যাম বুলি ভাবিছিলোঁ গাড়ী ঠিক কৰা নাই এই যদি সিহঁতো যায় এই ওচৰ জেগাই হয় বেছি দূৰ নহয় টেম্পু চেম্পু এখন তেনেকৈ লৈ যাম গাৱঁৰ এই ওচৰৰ দাদা এটা আছে তাৰ টেম্পু আছে তাকো সুধিছিলোঁ যদি যায় তাতে এনে আৰু এতিয়াটো থিয়েটাৰো আৰম্ভ হৈছে যায় বেছি দেৰি নকৰোঁ আমি চব চব থিয়েটাৰে আছে অঁ তেনেকৈ কিবা এখন চাম আৰু যাই কিনি তাতে নাটক বিলাকটো ভালেই হৈছে অঁ যাব যাব মাহঁত যাব অঁ অঁ হয়

অঁ আমি অঁ দিনত ভাত চাত খাই উঠি ধৰক আমি ইয়াৰ পৰা পাঁচটা মানত ওলাম ওলাই কিনে তেনেকৈ যাই অলপ চালোঅ' চব ফুৰি মেলি কিবা যদি আপোনালোকে লয় লবও পাৰিব তাতে আৰু তেনেকৈ যাম আৰু যাই কেনি ধৰক এনে আপোনালোক কিমান বা লাগে বেছি নালাগে নেকি কিমান হ'ব আৰু বৰ বেছি কিমাননো কিলোমিটাৰ হ'ব আমাৰ ইয়াৰ পৰা ছয় কিলোমিটাৰ সাত কিলোমিটাৰ হ'ব ধৰক পাঁচশ ছয়শ টকা দিলেই হ'ব বেছি ভাড়া নালাগে আৰু তাতে ৰাতি আপোনালোকে কিমান মান টাইম আহিব পাৰিলে ভাল হয়

অঁ টিকেটটো যদি ফাৰ্ষ্ট শ্ব' চাই তেতিয়া টিকেট আগতে লব লাগিব আৰু ছেকেণ্ড শ্ব' চাই লব হ'ব আমি এটা কাম কৰিম পাঁচটা মানত ওলাম ইয়াৰ পৰা ওলাই কেনি অলপ প্ৰথমতে ৰাস চালোঁ চাই কিনি ছেকেণ্ড শ্ব' চাই আমি গুছি আহিম দিয়ক তে কালি পাঁচটা মানত ৰেডি হ'ব দিয়ক ঠিকে আছে দিয়ক

দিয়ক হ'ব